হেল্ল' যোৰহাট ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ মই চৰাইবাহিৰ পৰা কৈছিলোঁ নিজুমণি বৰাই মই খাদ্য বস্তুৰ দুটা অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ তাত বাৰ্গাৰ দুটা আছিলে নাই এতিয়া মোক এটাহে বাৰ্গাৰ দৰকাৰ হৈছে অঁ এটাকে ডেলিভাৰ কৰিবনে আপোনালোকে অ' যদি পাৰে আগৰটো টাইমতে দিবচোন অঁ গধূলি আঠটামান বজাত দিলেই হ'ব আৰু অ' অ' হ'ব ঠিক আছে অঁ